আমাৰ অঞ্চলত বিভিন্ন কলা শৈলীৰ প্ৰশিক্ষণ বা শিক্ষামূলক কাৰ্যসূচী আগবঢ়োৱা আৰ্ট স্কুল কলেজ বা প্ৰতিষ্ঠানসমূহ হৈছে এখন হৈছে বাণ থিয়েটাৰ হল আৰু এটা হৈছে ভাৰতী এটা পাব্লিক আছে প্ৰাইভেট আৰু আমাৰ স্কুলবোৰ তাৰপিছত আমাৰ ওচৰত জয়মতী পথাৰ আছে তাতে হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্কুল আছে ডান্সিং স্কুল আছে ছিংগিং স্কুল আছে এনেকে বহুত স্কুল আছে আজিকালি নতুন নতুন শিক্ষামূলক স্থান আৰম্ভ হৈছে